কেঞ্চাৰ টো বেমাৰটো আগতকৈতো বহুত বাঢ়িছে বঢ়াৰ আমি উদ্দেশ্যটো কি কাৰণে বুলি ভাবোঁ যে খাদ্যৰ ওপৰত বিশেষকৈ মাদক দ্ৰব্যৰ পৰা আদি কৰি আৰু এইবিলাক যি মানে কেঁচা শাক পাচলিত কীটনাশক সাৰ প্ৰয়োগ কৰাৰ কাৰণে বেছি হৈছে বুলি আমি গম পাইছোঁ আৰু যিবিলাক নেকি মাছ মাছতো কিছুমান ফাৰ্মেলিনযুক্ত কিছুমান বস্তু দিয়ে সেইকাৰণে সেই মাছৰ পৰাও কেঞ্চাৰ হৈছে বুলি আমি বিজ্ঞানৰ ফালৰ পৰা গম পাইছোঁ আৰু কেঞ্চাৰ হ'বলৈ হ'লে চিগেৰেট বিড়ি মদ ভাং এইবিলাক নিবাৰণ হৈ থাকিব লাগে কেঞ্চাৰ ৰোগী কেঞ্চাৰ ৰোগ হোৱাৰ পিছত প্ৰায় বাচিবলৈ মানুহৰ অসুবিধা হয় মৰি যায় আমাৰ ইয়াতেই আজি অলপ ছমাহ মানৰ আগত এজন ঢুকাইছে কেঞ্চাৰ ৰোগ হৈ আৰু ঠিক তেনেকে আজি কালি পৰহি আমি গম পাইছোঁ আৰু এজন সেই কেঞ্চাৰ ৰোগত ভুগিছে বুলি গম পাই গুৱাহাটীত চিকিৎসালয়ত ভৰ্তি হৈ আছে বুলি গম পাইছোঁ সেই হেতুকেটোকে লৈ কেঞ্চাৰ ৰোগৰ পৰা মুক্ত হৈ থাকিবৰ কাৰণে খোৱা বোৱা খাদ্য অলপ বাচি খাব লাগে কৰ্মবিলাক কৰোতেও অলপ বাছি কৰ্ম কৰিব লাগে ভাল ধৰণে চলিব লাগে বুলি এনেই মানুহৰ মুখত শুনিবলৈ পাওঁ বা বি বিজ্ঞানৰ ডাক্তৰবিলাকেও কয় যে খাদ্যত বহুত তাৰমানে কেঞ্চাৰ ৰোগে আক্ৰান্ত হয় বুলি আমি গম পাইছোঁ গতিকে কেঞ্চাৰ ৰোগৰ পৰা বাচি থাকিবৰ কাৰণে সেইবিলাকেই আৰু নিবাৰণ হৈ থাকিব লাগে আৰু কেঞ্চাৰ ৰোগ হোৱাৰ লগে লগে মেডিকেলত ভৰ্তি হ'ব লাগে মেডিকেলত ভৰ্তি হোৱাৰ পিছত ডাক্তৰে যি পৰামৰ্শ দিয়ে সেই পৰামৰ্শ মানি চলিব লাগে ডাক্টৰৰ পৰামৰা মতে ঔষধ পাতি ল'ব লাগে ভালকে ঠিক তেনেকৈ সকলোকে সজাগতা সৃষ্টি হিচাপে কৰিব লাগে সজাগতা কৰিব লাগে সকলোৱে একগোট হৈ থাকিব লাগে অখাদ্যবিলাক ভক্ষণ কৰিব নালাগে মাছ মাংসৰ পৰা আদি কৰি অলপ পৰিমাণত খাবলৈ চেষ্টা কৰিব লাগে স্বাস্থ্যটো সদায় ভালে ৰাখিবলৈ যত্ন কৰিব লাগে স্বাস্থ্য ভাল থাকিলেই ভৱিষ্যতলৈকে সকলোৱে উঠি অহা প্ৰজন্মইও সেই স্বাস্থ্য ভাল হৈ থাকিব ঠিক তেনেকৈ কাৰোবাৰ কিবা অলপমান সৰু অসুখ হ'লেও ডাক্তৰৰ ওচৰত যাব লাগে ডাক্টৰৰ পৰামৰ্শ হ'ব লাগে সৰু সুৰা চৰ্দি লগাই হওক বা জ্বৰেই হওক তেতিয়া ডাক্তৰ পৰামৰ্শ ল'ব লাগে ডাক্টৰৰ ওচৰত যাব লাগে ডাক্টৰে যিটো পৰামৰ্শ দিয়ে সেই পৰামৰ্শমতে ঔষধবিলাক সেৱন কৰিব লাগে তেতিয়া উপকৃত হ'ব বুলি ভাবোঁ আৰু স্বাস্থ্য সজাগতা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব লাগে সকলোৱে সেইবিলাকত অংশগ্ৰহণ কৰিলে সকলো কথা জনা যায় শিক্ষাত আগবাঢ়ি যাব লাগে কাৰণেও চেষ্টা কৰিব লাগে স্বাস্থ্য সদায় ভালে ৰাখিবলৈ চেষ্টা কৰিব লাগে কেঞ্চাৰ ৰোগৰ পৰা মুক্ত হৈ থাকিবৰ কাৰণে ইয়াকেই কৈ সামৰণি মাৰিলোঁ